হেল্ল' অঁ শুনিছোঁ এ এনেই মোবাইলটোতো লৈ আছোঁ অঁ ভাল ক'ব পৰা নাই

আজি

অ ম মই আকৌ কাইলে তেজপুৰলৈ যাম মই নাথাকিম নহয় ঘৰত আমাৰ ববিতা ববিতা যাব

লোৱা লোৱা পলু পোহত লৈছিলোঁ পলু পোহা আৰু হাঁহ হাঁহ ছাগলী পোহা এইবিলাকত লোৱা এই পলু পোহাটো ছেৰিকালচাৰত দিছিলে আমাৰ ইয়াত ৰাওণাবাদ বেছি দিন কৰা নাই এসপ্তাহমান দিছিলে নেকি অ

অ অ

অ গোটৰ পৰা পইচা দিবলৈ

আপোনাৰ ঘৰ ক'ত নো অঁ ববিতা ববিতা ববিতা চিনি পোৱা নাই ধুন না মাতটো মই বেলেগ বেলেগ পাইছোঁ অঁ অঁ সেইকাৰণে চিনি পোৱা নাই

মই নিজৰ ঘৰৰ পদূলিতে আছোঁ

এই পলু পোহো নহয় মই মই পাট পলুও পোহো অঁ অঁ এৰি পলুও পোহো তাঁতো বওঁ মই তাঁতৰ শিকি মানে সেই তাঁত আমি শিকা নাই শিকিবলে মানে গৈছিলোঁ এনেই শিকিবলৈ শিকিবা শিকাৰ শিকাব ন'ল আমিহে শিকাইছোঁগৈ

অঁ জানো জানো অঁ গামোচা চেলেং চাদৰ মেখেলা ৰুমাল চব বওঁ চব বৈছিলোঁ অঁ ওপৰটোত গামোচা বেচিলে পইচা পাওঁ নহয় অঁ চি শিকিলে লোকচান নহয়

নাই

কি খাইছে অ ছোৱালীজনীয়ে কি খাইছে অ মোকো অকমান দিয়াচোন অকণ দিয়াচোন অকণ অ শুনি আছোঁ অঁ মই শুনি আছোঁ সূতা দিয়েই পালিলে ভয় খাব

এইফালে আহি নাথাকিবি

অঁ ৰাস্তালৈ ওলাই নাপাওঁ

অ হ'ব অ তই ক'বাত যাৱ